অঁ হয় হয় লাগিছে দ'লমূখ চাৰিআলি ভোলে বাবাৰ দোকানতে লাগিছে কওকচোন আছে আছে ৱান প্লাছ আছে অকল সেইটো বুলিয়ে নহয় যিটোকে বিচাৰে আপুনি তেনেকুৱা ধৰণৰে মানে হেৰি পাব আহিব আপোনাৰ যেতিয়াই সময় হয় আপুনি তেতিয়াই আহিব আমি দোকানতে থাকোঁ আপুনি যেতিয়াই আহিলেও পাব আছে আছে তেনেকুৱা আছে তেনেকুৱা বহুতো আছে আপোনাৰ আপুনি চাব পাৰিলে আপোনাৰ যিটো মানে চইচ হয় ধৰক আপুনি সেইটোকে ল'ব পাৰিব আপুনি আহিবচোন ডিছকাউণ্টটো আছে প্ৰত্যেকটোতে নহয় কোনোবা এটা ডিছকাউণ্ট আছে তাৰমানে ঠিক আছে ঠিক আছে আহিব আপুনি আমি থাকিম প্ৰায় ন দচটামান বজালৈকে দোকানত মানে থাকোঁ ৰাতি আপুনি আহিব অঁ ঠিক থেংক ইউ